এনে মই যিহেতু গাঁও অঞ্চলত থাকোঁ তো গাঁও অঞ্চলত এনেও প্ৰাকৃতিক সম্পদ বহুত বেছিয়ে পোৱা যায় আৰু প্ৰাকৃতিক সম্পদ আ আছেও বহুতখিনি আছে যেনেকুৱা ধৰক আপোনাৰ বাঁহ বেত ধৰক কিবাকিবি এনেকুৱা বহুত আছে তো সেনেকুৱা প্ৰাকৃতিক সম্পদবিলাক আছেই যিবিলাক মানুহে আহৰণ কৰেই কৰি কিন্তু ব্যৱসায়িক তেনেকুৱা কামত কোনো দিন মই ব্যৱহাৰ কৰা সিমান ভালকৈ দেখা নাই কিন্তু য'ত স্কপ আছে যে আপুনি ব্যৱহাৰ কৰি নিজৰ জীৱন ধাৰণ হওক বা নিজৰ ইনকম হওক সব মানে বঢ়াব পাৰে তো তাৰকাৰণে মই ভাবোঁ আমাৰ নলবাৰীত বিশেষকৈ বাঁহগছ বহুত আছে তো বাঁহৰ উদ্যোগ সেনেকৈ থকা মই দেখা নাই যিটো কাৰণে আমি হয়তো এই প্ৰাকৃতিক সম্পদ বাঁহগছবিলাক আমি যদি নিজেই মানে প্ৰাকৃতিকভাৱে হোৱাতকৈ যদি তাক আমি নিজে ৰুওঁ নিজৰ ব্যৱসায়িক কাৰণতে বাঁহ বেতৰপৰা আমি বাঁহৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ আৰু যিবিলাকৰ বৰ্তমান চাহিদাও আছে বজাৰত মানুহে বৰ্তমান প্লাষ্টিকবিলাক এভইড কৰি আছে তো যাক মানুহক প্ৰাকৃতিক বস্তু লাগে তো সেইকাৰণে যদি আমি বাঁহৰ মানে মেইনলি এইটো আমি বাঁহটো যদি আমি নিজে যদি আমি ৰুওঁ তেনেহ'লে সেইটো বহুত ভাল কথা তাৰপৰা বাঁহ বেতৰ মানে বাঁহৰ স্পেচিয়েলী তো ধুনীয়া এটা মানে উদ্যোগ এটা গঢ়ি উঠিব পাৰে যেনেকৈ ধৰক বেতৰো হয় বেতৰপৰা ধৰক আপোনাৰ ধুনীয়া ধুনীয়া জাপি আৰু যিটো নলবাৰীৰ বিখ্যাতেই হয় বাঁহ বেতৰ গতিকে সেইটোও আমি কৰিব পাৰোঁ যদি আমি নিজে ৰুব পাৰোঁ আৰু তাৰ উপৰি ধৰক আপোনাৰ আমি যদি বিভিন্ন প্ৰাকৃতিক সম্পদ হিচাপে ধৰক বিভিন্ন ডাঙৰ ডাঙৰ গছবিলাক ধৰক চেগুন গছ বহুত মূল্যবান গছ আমি সকলোৱে জানো তো চেগুন গছ কটাতো গছ কটাতোৱেই বাৰু বেয়া কথা বাত চেগুন গছ কটাতো আৰু মানে কয় আৰু কিছুমানে বে আইনি হয় কিন্তু বে আইনি বুলি ক'ব নোৱাৰি ঠিক যদি আপুনি ব্যৱসায়িক হিচাপে ধৰক আপোনাৰ বিৰাট ডাঙৰ ঠাই এটুকুৰা আছে তাত আপুনি বহুত বেছিয়ে চেগুন গছ ৰুই দিছে তেতিয়া তাৰপিছত আপুনি যেতিয়া সেই মানে পৈণত হৈছে তো তাক আপুনি ধুনীয়াকৈ কাটি আপুনি ব্যৱসায় কৰিব পাৰে তাৰ ধুনীয়া ফাৰ্ণিচাৰ বনাব পাৰি কিবা বনাব পাৰি যিবিলাক অকল আমাৰ মানে লোকেল বজাৰততো বাদেই দিয়ক যিবিলাকত আপুনি যিবিলাক ডাঙৰ ডাঙৰ বজাৰ আছে আমাৰ ইভেন আমাৰ যিবিলাক ইণ্টাৰনেচনেল মাৰ্কেট আছে তাতো তাৰ বহুত বেছি ডিমাণ্ড আছে তো যাৰকাৰণে আমি ক'ব পাৰোঁ যে মানে নিজৰ লাভৰ কাৰণে ব্যৱসায়িক দৃষ্টিৰ ফালৰ পৰা আমি প্ৰাকৃতিক সম্পদ যিবিলাক আছে সেইবিলাক আমি ব্যৱসায়িক হিচাপে সেইবিলাককো যদি আমি নিজৰ প্ৰধান কৰ্ম হিচাপে লৈ যদি আমি কৰিব পাৰোঁ তো এনেকুৱা বহুত প্ৰাকৃতিক সম্পদ আছে যিবিলাক আমি ব্যৱসায়িক কামত খটাব পাৰোঁ যিবিলাক আমি বিক্ৰী কৰি বা যিবিলাকৰ দ্বাৰা তৈয়াৰী বস্তু বিক্ৰী কৰিও বহুত টকা অৰ্জন কৰিব পাৰোঁ কিবাকিবি কৰিব পাৰোঁ মানে সেনেকুৱাকৈ আৰু আছে যেনেকৈ বিভিন্ন গছ চছ আছে কিবাকিবি আছে তাৰ পাছত ধৰক আপোনাৰ আৰু বিশেষকৈ আমাৰ নলবাৰীত নদীও আছে বহুতকেইখন তো গতিকে নদীতো আপোনাৰ বালি বহুত পোৱা যায় তো সেই প্ৰাকৃতিকভাৱে আহৰণ কৰা বালিৰ দ্বাৰাও আপোনাৰ বহুত ঘৰ মানে ঘৰ প্ৰস্তুত কৰা হয় যিবিলাক বালি হয় সেইবিলাকৰো আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ বা শিল হওক মাছ সেইবিলাকৰো আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ যিবিলাক আমি সম্পূৰ্ণ প্ৰাকৃতিকভাৱে পাওঁ তো সেইবিলাক একো একোটা ভাল ব্য়ৱসায়িক উদ্যোগ এটাৰ জন্ম দিব পাৰে বুলি মই ভাবোঁ গতিকে নিশ্চয় আমি কিছুমান প্ৰাকৃতিক সম্পদ আছে যিবিলাক আমি আমাৰ অঞ্চলত আছে যিবিলাক আমি আহৰণ কৰি মানে যদি তাক আমি ভালকৈ ধুনীয়াকৈ মানে প্লেন কৰি আমি তাক যদি ইউজ কৰোঁ তো ডেফিনেটলি সি আমাক বহুত বেছিয়ে মানে লাভান্বিত কৰিব বুলি মই ভাবোঁ